হেল্ল' হেল্ল' ঐ কি কৰিছা অঁ ময়ো এনে আছোঁ ব'লা নহ'লে আমি আজি ওলাই যাওঁ খনিকৰ পাৰ্কলৈ অঁ পিছবেলাকৈ আমি বহুত দিন লগো পোৱা নাই নহয় কথা পাতিব পাৰিম অঁ এতিয়া পাৰ্কখনো বহুত ধুনীয়া কৰিলে আগতকৈ অঁ বহুত ফুল হৈ আছে এতিয়া ছিজনেল ফ্লাৱাৰবিলাক অঁ ওলাবা তেন্তে আজি কিমান সময়ত যাব পাৰিবা অঁ অঁ হ'ব আমি খনিকৰ পাৰ্কলৈকে যাম ন অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ চবখিনি হৈ যাব অঁ তেনেকৈয়ে যাম তাত বহিবলৈয়ো ধুনীয়াকৈ বেঞ্চ চেন্স বনালে নহয় আমি বহুদিন কথা চথা পতা নাই নহয় পাতিব পাৰিম বহুত কথা অঁ পাৰ্কো আছে নহয় তাত অঁ পাৰ্ক আছে অঁ তাত এখন ট্ৰেইনো আছে জানা এতিয়া নতুনকৈ মানে উলিয়াইছে আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আমিও উঠিব পাৰিম ছাগৈ তাতে

অঁ

অঁ ঠিক আছে অ তুমি ফোন কৰিবা মোলৈ অঁ অঁ অঁ হ'ব দিয়া